অঁ ছাৰ সেই আমাৰ ল'ৰাটো মানে খেলত যে জইন কৰিব অঁ মানে কেতিয়াৰ পৰা হ'ব বাৰু খেলটো দেওবাৰে আছে ন অঁ অঁ কেইটা বজাৰ পৰা কেইটালৈকে হ'ব অঁ অঁ আৰু অঁ নাই ফৰ্ম ফিলাপ কৰি থৈছে মানে আচলতে টাইম টেবুলটো ভালকৈ নাজানোঁ যে সেইকাৰণে বোলো আপোনাৰ লগত সুধি লওঁ আৰু তেতিয়া মানে পঠিয়াম আৰু ল'ৰাটোক আৰু ফিজটো ল'ৰাটো ৰুদ্ৰ হেৰি ফিজটো কিমানকৈ লৈছে অঁ অঁ এতিয়া মানে অকল দেওবাৰে দেওবাৰে ল'বনে নে সপ্তাহটোত প্ৰতিটো সপ্তাহতে খেলাব মানে পিছবেলা পিছবেলা অঁ অঁ দেওবাৰে দেওবাৰে হয়নে অঁ অঁ ঠিক আছে বাৰু মই তেতিয়া আপোনাৰ হেৰি অকল দেওবাৰে দেওবাৰে তিনিটা বজাৰ পৰা পঠিয়াই দিম আৰু হ'ব হ'ব ঠিক আছে